চৰকাৰী আচিনৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্যসেৱা মানদণ্ড ঠাই বিশেষে উন্নত ঠাই বিশেষে অনুন্নত কাৰণ চৰকাৰী আঁচনিৰ হস্পিটেল এখনত বিভিন্ন সুবিধাসমূহ পোৱা যায় কিন্তু ঠাই বিশেষে পোৱা নাযায়ো যিহেতু আমি সৰ্বসাধাৰণতে দেখা পাওঁ চৰকাৰী হস্পিটেল এখনলৈ যোৱাৰ লগে লগে তাত উন্নত পৰীক্ষাৰ ব্যৱস্থাটো খুব কম দেখা পোৱা যায় য'ত আছে তাতো পৰীক্ষাৰ পিছৰ ৰিজাল্টটো পাবৰ কাৰণে বহুত সময় অপেক্ষা কৰিবলগীয়া হয় মাহ জুৰি অপেক্ষা কৰিবলগীয়া হয় চিটি স্কেনৰ ব্যৱস্থাটোও সোনকালে পোৱা যায় কিন্তু আল্ট্ৰাচাউণ্ডৰ ব্যৱস্থাটো কাৰণে নিৰ্দিষ্ট সময় ধৰি দিয়ে সেই সময়মতে সময়লৈ বাট চাওঁতে ইফালে বেমাৰীৰ অৱস্থা কাহিলেই হয়গৈ গতিকে চৰকাৰী আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্যসেৱা মানদণ্ড এতিয়াও উন্নত হ'বলৈ বহুখিনি বাকী আছে চৰকাৰে ইয়াৰ ওপৰত বহুতো কাম কৰিবলগীয়া হৈ আছে চকু দিবলগীয়া হৈ আছে সুবিধাসমূহ বহুতো কম দেখা পোৱা যায় মই অৰ্থনৈতিক দিশটোৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰী খণ্ডতকৈ ব্যক্তিগত খণ্ডলৈ যোৱাটোহে পছন্দ কৰোঁ সৰু সুৰা বেমাৰৰ কাৰণে চৰকাৰী হস্পিটেলতেই উপলব্ধ সুবিধাসমূহ আছে নাইকিয়া নহয় কিন্তু ডাঙৰ বেমাৰ এটাৰ কাৰণে ভুগিবলগীয়া হ'লে ব্যক্তিগত খণ্ডত যিটো সুবিধা পোৱা যায় চৰকাৰী খণ্ডত কিন্তু সেই সুবিধাটো পোৱা নাযায় উন্নত চিকিৎসাৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো চৰকাৰী খণ্ডই দিবপৰা নাই কেইটামান বিশেষ পৰীক্ষাৰ বাদে বাকীখিনি পৰীক্ষা চৰকাৰী হস্পিটেলৰ যোগেদি আজিলৈকে পাবপৰা অৱস্থাত জনসাধাৰণে পাবপৰা অৱস্থাত থকা নাই ব্যক্তিগত খণ্ডত কিন্তু সেই ব্যৱস্থাৰ অভাৱ নাই অৰ্থনৈতিক দিশটোও যদি সবল হয় নহয় গতিকে ব্যক্তিগত খণ্ডৰ যোগেদিয়েই স্বাস্থ্য ব্যৱস্থা লোৱাটো ভাল অতি সোনকালেও আৰোগ্য হোৱাও হ'বপৰা যায় চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত চিকিৎসালয়ৰ মাজত পাৰ্থক্য নথকা নহয় আছে পাৰ্থক্য এইখিনিয়ে যে চৰকাৰী হস্পিটেলত যিটো সুবিধা পোৱা যায় ব্যক্তিগত চিকিৎসালয়ত তাতকৈ অধিক পোৱা যায় চৰকাৰী হস্পিটেলত ডক্টৰ নাৰ্ছ সময় উপযোগিকৈ পোৱা নাযায় কিন্তু ব্যক্তিগত খণ্ডত সেইটো নহয় ৰাতিও চিকিৎসকৰ সুবিধা পোৱা যায় চৰকাৰী হস্পিটেলত প্ৰস্ৰাৱ কৰা লেট্ৰিন কৰা বা পানীৰ সুবিধা যিমানখিনি থাকি আছে কিন্তু ব্যক্তিগত খণ্ডত তাতকৈ অধিক পোৱা যায় গতিকে চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত চিকিৎসালয়ৰ মাজত বহুখিনি পাৰ্থক্য দেখা যায়